প্ৰশ্নমতে মই বাইকটো ফাৰ্ষ্টতে টি ভিত চাইছিলোঁ তো টি ভিত আমাৰ প্ৰথমতে কাৰ্টুনত দেখি হৈছিলে বাইক বা মটৰচাইকেল বুলি তো তাৰপিছত লাহে লাহে বাইকৰ এডভাৰ্টাইজমেণ্ট আহিল তাৰপিছত এডভাটাইজৰপৰা এডভাৰটাইজমেণ্ট যেতিয়া আহিল তো এইবোৰ চাই মানে ডিজাইনবোৰ চাই আগ্ৰহ ক্ষেত্ৰ হ'বলৈ ধৰিলে লাহে লাহে আগ্ৰটো বাঢ়িবলৈ ধৰিলে তাৰপিছত আহিল আমাৰ মুভি চিনেমাবোৰতো দেখিছে কেনেদৰে মানে বাইকৰ বাইকৰ স্পীড এই মানে স্পীডবোৰে আগ্ৰহ কৰিছে স্পীডবোৰ চাই ঘূৰি ফুৰিব পাৰি কিবাকিবি বহুতো ঠাইলৈ যাব পাৰি সোনকালে যাব পাৰি আৰু আগ্ৰহটো বহুত আছে যেনে এথানে আগৰপৰা আৰু বেছিকে আগ্ৰহ হৈছে কাৰণ চব জেগাতে চাই আছোঁ মানে বাইকৰ ডিজাইনবোৰ চাই ভাল লাগে আৰু আৰু চব ঠাইতে চবেই মানে কলেজ তলেজ স্কুল চবতে বাইক লৈ আহিব পাৰে কাৰণ তো চাইছোঁ আগ্ৰহটো বাঢ়ি আছে লাহে লাহে টি ভি পিছত আৰু আহিল ৰেচিং চাইছোঁ ৰেচিং বহুতো আমাৰ হেৰি থাকে টি ভিতটো দেখুঁৱেই মোবাইলটো দেখাব পাৰি সেই ৰেচিংবোৰ ৰেচিংবোৰ চাইছোঁ ৰেচবোৰ চাই মানে আৰু আগ্ৰহ হ'ল আগ্ৰহ হ'বলৈ এনেদৰে বাৰে বাৰেতো ধৰিলে তাৰপিছতো মোবাইলতো গেম গেমিং আছিল তো গেম যেতিয়া খেলোঁ মানে তেতিয়াও মানে আগ্ৰহটো বাঢ়ি যায় কাৰণ তাতে গেমতো প্ৰায় ৰিয়েলত যেনেকৈ চলালে অনুভৱ হয় অলম'ষ্ট তেনেকুৱাই ফিল হয় তো তাৰপৰা মানে সেইবোৰৰ শব্দ শব্দবোৰ শুনি স্পীডবোৰ চাই আগ্ৰহ কৰি তুলে মানে তাৰপৰিও এতিয়াতো আৰু এডভাৰ্টাইজমেণ্ট বাট টি ভিৰ মোবাইলত দেখুৱাব পাৰি যে এডভাৰ্টাইজমেণ্ট দিয়ে থাকে আমাৰ বাইকৰ বিষয়ে তো বাইকবোৰ সেইবোৰ চাই আৰু আগ্ৰহ কৰিছে যদি ভালদৰে কিবা অলপ ছাকচেছ হ'ব পাৰোঁ কিছুমান ড্ৰ্ৰীম বাইক আছে যেনেকুৱা আৰ ওৱান ফাইভ আছে এণ্ড আৰ ওৱান ফাইভ আছে কে টি এম আছে এম টি আছে এনেকুৱা ধৰণৰ এই সেই ব্ৰেণ্ড বা ভাল লগা গাড়ীবোৰ হয়তো কিনিম এদিন আশা আছে যে হয়তো কিনিব পাৰিম এতিয়া সৰুতে যেতিয়া আমি চাইছিলোঁ টি ভিত মানে তেতিয়া ইমানখিনিও মানে আগ্ৰহ নাছিলে কিন্তু ইথানে যেথানে আমি লাহে লাহে ডাঙৰ হ'ব ধৰিছোঁ চাৰিওফালে যেতিয়া চাইছোঁ বাইকবোৰক বাইকবোৰৰ ডিজাইন চাইছোঁ শব্দ চাইছোঁ চলাই বা ঘূৰি ফুৰি ভাল লাগি আছে মানে এথান আৰু তো এনেকুৱা গাড়ী মটৰ গাড়ী মটৰ বাছ ৰিক্সা অটো' বা এইবোৰত যোৱাতকৈ বাইক লৈ গ'লে মানে আমি যিটো প্ৰাকৃতিৰ যিটো বতাহটো যিটো গাত লাগে তো কিছুমান বমি তমি কিবাকিবি কাৰেণ্ট প্ৰব্লেম থাকিলে সেইবোৰ প্ৰব্লেম নহয় আমি পূৰা ফ্ৰেছ হৈয়ে যাব পাৰোঁ যেনে মানে ফ্ৰেছ ফিল হয় নাই ক'ৰবাৰ ঠাইত যদি ভ্ৰমণ কৰিব লাগে আৰু জামৰ ক্ষেত্ৰতো গাড়ীৰ বাইকৰ বহুত ভূমিকা আছে যেনে কম ঠাই লাগে বা ৰাস্তা যদি অলপ বহল কম হয় তথাপিও মানে বহল কম হ'লেও মানে যাব পাৰি এণ্ড যিহেতু মিডিল ক্লাছৰ ল'ৰা তো আমি গাড়ীত ফাৰ্ষ্টতে মাইলেজবোৰ চাম মাইলেজবোৰ চাই সেই অনু সেই অনুসৰি আমি গাড়ীবোৰ ক্ৰয় কৰিব বিচাৰোঁ

তেনেকুৱাই হ'ব